হয় দাদা মই শেখৰ চুমনে ক'লোঁ মই আপোনালোকৰ তাৰ পৰা বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ এইটো ৱালঘড়ি আছিলে হয় ৱালঘড়ি আছিলে হয় বস্তুটো মানে ল'ৰাজনে দি থৈ গ'লহি দিনত মই নাছিলোঁ বাৰু মোৰ মাইকী মানুহে ৰিছিভ কৰিছিলে বস্তুটো কিন্তু মই আহি পেলাই চালোঁ যে বস্তুটো পেকেজিংটো ইমান এটা ঠিক নহয় আৰু বস্তুটো চাইদত খোলা আহিছে আৰু বস্তুটো আপোনালোকে একো চেফটি হেৰি দি পেলাই পেকেজিং কৰা নাই আৰু সেইটো কাৰণে বস্তুটো ভিতৰত ভঙা ওলাইছে হয় ভালকে অহা নাই মানে ভিতৰত ভঙা ওলাইছে আমিতো পইচা দি পেলাই অৰ্ডাৰ কৰোঁ ন আপোনালোকে অলপ ভালকে চিন্তা কৰি চাব লাগে ভালকে বস্তুটো কাষ্টমাৰে পোৱাকে আপুনি পেকেটটো ভালকে কৰি দিব লাগিছিল হয় নাই বস্তুটো মই চাইছোঁ ইমান এটা পেকেজিংটো ভাল নহয় আৰু গোট ভঙা আহিছে ভিতৰত গ্লাছখন ভঙা আহিছে ঘড়ীটোৰ চাইদতো ভঙা আছে এইটো বস্তুটো আপুনি মোৰ ৰিফাণ্ডে কৰি দিব নেকি

মই ৰিফাণ্ডেই বিচাৰোঁ ঠিক আছে আপোনালোকে ৰিফাণ্ড দিব নোৱাৰে হ'ব ঠিক আছে তেতিয়াহ'লে বস্তুটো পালেও হ'ব মোৰ খালী এবাৰ বস্তুটো দিওঁতে যেন ভালকে অলপ পেকেজিংটো ভালকে ভিতৰত ছেফটি হেৰিবিলাক ভালকে দি পেলাই পেকেট কৰি পেলাই দিয়ে যেন আৰু বস্তুটো যেন মই ভালকে পাওঁ আৰু নহ'লেতো আৰু আপোনালোকৰ ভালকে বস্তুটো পাবৰ কাৰণে অৰ্ডাৰ কৰিছোঁ হ'ব ঠিক আছে মই বস্তুটো খালী এইবাৰ ভালকে পাব লাগে আৰু